হেল্ল' অ ভালনে এই মই মই ভালনে হেল্ল' অ অ মাতটো এই অহা নাছিলে অ

অ অ এই আমি ওচৰৰ মানুহখিনিয়ে এদিন এতিয়াতো বন্ধই দিছে ন' সবৰে গৰমৰ বন্ধ চলি আছে

হয় হয়

ওম

অ সেইটো এতিয়া যিহেতু সবৰে বন্ধই আছে ন' অ অ হয় হয় বুজিছোঁ

এই তেখেতৰ ঘৰতে ভাবিছোঁ এদিন ভালকৈ কথাখিনি পাতি লওঁ আৰু যিহেতু মানুহ বেছি যাম সেইকাৰণে গাড়ীও ঠিক কৰিব লাগিব তাকেই বোলো আপোনাক জনাই দিওঁ হয় হয় ওম ওম হয় ওম সেইটোতো হয়েই বাৰু হয় ওম সেইটোৱেতো ঠিক আছে বাৰু তেনেহ'লে হয় হয় অ অ মই আপোনাক জনাম দিয়ক আগলৈ যিয়ে হয় কথা পাতি পেলাই ওম ওম অ অ ঠিক আছে